প্ৰযুক্তিয়ে আমাৰ জীৱনত বহু সাল সলনি ঘটাইছে প্ৰযুক্তি বিজ্ঞান আৰম্ভ হোৱাৰ

প্ৰযুক্তিৰ বিজ্ঞানৰ ফলত আমাৰ আগৰ দিনত আগৰ দিনত আমাৰ মানুহবিলাকে গছৰ চাল পিন্ধিছিল খাবলৈ বা থাকিবলৈ ঠাই নাছিল গছৰ গুটি পাত খাই জীৱন নিৰ্বাহ কৰিছিল

এনেদৰে জীৱন নিৰ্বাহ কৰিছিল আৰু কাপোৰো

তাঁত ব'ব ধৰিলে এনেকৈ

তাৰ পাছত

আনকি আকাশত উৰা উৰাজাহাজো ওলাল ইমানেই আমাৰ প্ৰযুক্তি বিদ্যাৰ আজিৰ দিনত সলনি হ'ল

আমাৰ টেলিফোন ম'বাইল ফোন ইণ্টাৰনেট

ডাঙৰ ডাঙৰ কল কাৰখানাৰ উদ্যোগ প্ৰতিষ্ঠানবিলাক বহু ঠাই হ'ব ধৰিছে

এনেকৈ আমাক প্ৰযুক্তিবিদ্যাই বহুত সহায় কৰিছে

ধন্যবাদ